অই শুনচোন ন ভোজ ৰেষ্টুৰেন্টখন এতিয়া কেনে চলি আছে সেইখনত যদি কালিলৈৰপৰা দুপৰীয়া সাঁজটো তাতে খোৱা যায় ঠিকে থাকিবনে খোৱা বোৱাবিলাক কেনেকুৱা পায় তাত